আজিকালি সকলো বস্তু বজাৰত যিবোৰ মুকলি বজাৰত পোৱা হৈছে দেখিবলৈ সুন্দৰ কিন্তু তাত ঔষধ পাতি দি ধুনীয়া কৰিছে তাকে খাই মানুহৰ বেমাৰ আজাৰ বেছি হৈছে আজিকালি বেমাৰ নোহোৱা মানুহেই নাই ভয়ানক ভয়ানক বেমাৰ হৈছে মানুহৰ স্বাস্থ্য কোনোদিনে ভালে নাথাকে জন্ম হাৰতকৈ মৃত্যুৰ হাৰ বেছিহে হৈছে এনেকুৱা ঔষধ দিয়া একোতে ঔষধ নিদিয়া নাই মাছতো ধৰক ঔষধ দিয়া মাংসটো ঔষধ দিয়া শাক পাচলি ক'বই নালাগে সেইবোৰ খাই মানুহৰ স্বাস্থ্য বেছি বেয়া হৈছে ঔষধ পাতিটো কমাবলৈ চৰকাৰে পদক্ষেপ ল'বলৈ আমি অনুৰোধ কৰিছোঁ ইমান মেডিচিনৰ ওপৰত হোৱা বস্তু খাই মানুহ দেখোন পৃথিৱীত কমিহে আহিছে সুস্বাস্থ্য মানুহ আজিকালি সুস্বাস্থ্য মানুহ প্ৰায় পাবলেই নাই সেইকাৰণে ৰাই চৰকাৰে পদক্ষেপ ল'লে ভাল পাম